হেল্ল' উবেৰ ছাৰ্ভিচ চেণ্টাৰ হয়নে হয় আমি যোৱাকালি এখন উবেৰ বুক কৰি ৰাখিছিলোঁ গুৱাহাটী ভ্ৰমণৰ বাবে আৰু তেতিয়া ড্ৰাইভাৰজনে কৈছিল যে পুৱা আঠ বজাত তেওঁ পিক আপ পইণ্টত উপস্থিত হ'বহি কিন্তু এতিয়া প্ৰায় ন বাজিল আৰু বৰ্তমানলৈকে তেওঁ আহি উপস্থিত হোৱা নাই কেইবাবাৰো ফোন কৰাৰ পাছতো তেওঁ আমাৰ ফোন ৰিচিভ কৰা নাই গতিকে আমি তেওঁৰ বাবে পিক আপ পইণ্টত ৰৈ আছোঁ আৰু তেওঁ আমাৰ ফোন ৰিচিভ কৰা নাই সেইবাবে আমাৰ যথেষ্ট অসুবিধা হৈছে আৰু পলমো হৈছে আপোনালোকে এনেধৰণৰ কথাবিলাকত যে ড্ৰাইভাৰজনে ফোন ৰিচিভ নকৰাৰ বাবে যি কাষ্টমাৰসকলৰ যি অসুবিধা হৈছে পেছেঞ্জাৰসকলৰ যি অসুবিধা হৈছে সেই কথাটোত আপোনালোকে অলপ গুৰুত্ব দিব আৰু আপোনালোকৰ যি পলিচি আছে সেই পলিচিসমূহত এই কথাটো উল্লেখ কৰিব যে তেওঁলোকে ফোনবোৰ যেতিয়া এজন পেছেঞ্জাৰে বা বুকিং কৰি ৰখা এজন কাষ্টমাৰে যেতিয়া ফোন কৰে সময়মতে ফোনটো ৰিচিভ কৰিবৰ বাবে